হয় ছাৰ মই এই মৰাণৰ পৰা কৈছোঁ কৈলাশ গগৈয়ে হয় এই আপোনাৰ প্ৰদূষণৰ ওপৰত দুটামান কথা ক'ম বুলি ভাবিছিলোঁ হয় প্ৰদূষণ মানে কি এতিয়া আপুনি হয়তো নিশ্চয় গম পাইছে যে প্ৰদূষণ হোৱাৰ মূল কাৰণটোৱেই হ'ল গছ গছনি বিশেষভাৱে কাটি দিয়াৰ কাৰণে আৰু গছ গছনি যেতিয়া বিশেষ বেছি কাটি দিয়া হৈছে তেতিয়া আপোনাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি গৈছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ আহি গ'ল অক্সিজেনৰ পৰিমাণটো কমি গৈছে যাৰ কাৰণে আমাৰ প্ৰদূষণটো বাঢ়ি গৈছে আৰু কাৰ্বন ডাই অক্সাইড বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ অ'জ'ন স্তৰৰ কথা আহি পৰে গতিকে মই ভাবিছোঁ আপোনাক অনুৰোধ জনাব বিচাৰিছোঁ এই প্ৰদূষণটো ৰোধ কৰিবৰ কাৰণে বিশেষভাৱে গছ গছনি ৰোপনৰ ক্ষেত্ৰত যদি অলপ অগ্ৰাধিকাৰ দিয়া হয় সেইটো কাৰণে মই আপোনাক অনুৰোধ এটা জনাইছোঁ আৰু আশা ৰাখিছোঁ আপুনি এই কামটো মানে অগ্ৰাধিকাৰ দিব

হয় হয় হয় হয়

হয় হয় হয় হয় হয় মই ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছোঁ ছাৰ মানে কি আঁচনিবিলাক ঠিকেই আছে কিন্তু কথা হ'ল কি পুলি আপোনাৰ গছ বৃক্ষ ৰোপণৰ ব্যৱস্থাটো ঠিকেই কৰা হৈছে কিন্তু তাৰ সংৰক্ষণৰ ব্যৱস্থাটোত বিশেষ গুৰুত্ব দিয়া হোৱা নাই এতিয়া আপোনাৰ যিটো লৈ ঘৰে ঘৰে পুলি ৰোৱাৰ কথা আছিলে মানে ইতিমধ্যে হৈ গৈছে কাৰ্য্যসূচীটো কিন্তু পুলিবিলাক মানে কি এনেধৰণে মানে কাৰ্য্যসূচীটো ৰূপায়নৰ ক্ষেত্ৰতহে গুৰুত্ব দিয়া হ'ল কিন্তু পিছৰ যিটো ফলাফলত বৰ বিশেষ গুৰুত্ব দিয়া মানে পৰিলক্ষিত হোৱা নাই এইটোত অলপ গুৰুত্ব দিলে ভাল হয় হয় হয় অ ধন্যবাদ ছাৰ তেতিয়াহ'লে হ'ব ধন্যবাদ হয় নিশ্চয় নিশ্চয় হয় হয় ধন্যবাদ